হেল্ল' অঁ বাইদেউ কওকচোন অঁ বিয়া ন অঁ বিয়ালৈ যাম বুলি ভাবিছোঁ বাইদেউ অঁ অঁ অঁ ওলাওঁ নহ'লে লগতে যাওঁ কাপোৰ কি পিন্ধিমনো এই বিয়াৰ বতৰ পাটৰ কাপোৰ এযোৰকে লগাই লৈছো আৰু দেই আপুনি তাকে পিন্ধি লওক নহ'লে

অঁ অঁ পিন্ধক পিন্ধক বাইদেউ ময়ো ওলাইছোৱেই আৰু

অঁ অঁ পেজেন্ট এই পেজেন্ট কিনি থোৱা আছিলে তাকে পেকিং কৰি লৈছোঁ আৰু আমাৰ এজনে কিনি থৈ গৈছিলে হয় হয় হয় হয় হয় অঁ হয় হয় দিয়ক ওচৰৰ মানুহ অঁ অঁ অঁ অঁ হয় হয় অঁ পেজেন্ট এটা নিদিলেনো কেনেকৈ হ'ব বাৰু কওকচোন অঁ হ'ব হ'ব বাইদেউ মই ওলাইছোৱেই আৰু অঁ অঁ হ'ব দিয়ক